আমাৰ সাধাৰণতে দুপৰীয়া সাঁজ আৰু ৰাতিৰ সাঁজৰ মাজত পৃথকতা দেখা যায় কাৰণ দুপৰীয়া সাঁজটো আমাৰ আমি যি যিহেতুকে কামে কামে ওলাই যাওঁ ৰাতিপুৱা ঘৰত কিবা এটা খাই দুপৰীয়াটো চলি যায় হোটেলতে গ'লো বা ঘৰত হোটেলতে খালোঁ পৰঠা যি মন যায় চাহ কফি তেনেকে চলি যায় দুপৰীয়া সাঁজটো খোৱা হয় সাধাৰণতে আমি ঘৰত থাকিলে ঘৰত ধৰক ছুটীৰ দিনত বন্ধৰ দিনত তেতিয়া ধৰক আমি গাঁও অঞ্চলত থাকোঁ যিহেতু দুপৰীয়া সাঁজটো আমাৰ বিশেষকে লোকেল হিচাপে চলি যায় ধৰক গাঁৱত থাকিলে ধৰক ঢেকীয়া কলমৌ নৰসিংহ মানিমুনি সেইবিলাক বস্তু ধৰক খাই ভাল লাগে চহৰৰ মানুহে এইবিলাক কিনি কিনি খায় আমাৰ মানুহে এইবিলাক কিনিব নালাগে আৰু অকণ বিচাৰিলেই পোৱাই যায় পথাৰতটো মানিমুনি থাকেই ঘৰে ঘৰে ঘৰে ঘৰে নৰসিংহ আছে ঢেকীয়া কলমৌ পথাৰত কলমৌও পোৱা যায় ঢেকীয়াটো কেতিয়াবা কলমৌ ঢেকীয়া আৰু কলমৌ কেতিয়াবা ভাজি খোৱা যায় ঢেকীয়াটো কেতিয়াবা দালিৰ লগত টেঙা বনাই বা অকণ লোকেল মাছ আনিলেও কেতিয়াবা মাছৰ সৈতি টেঙা বনাই খোৱা যায় তেনেকে নৰসিংহ পাত পিছি মানিমুনি পিছি তাত অলপ জালুকৰ গুৰা জিৰাৰ গুৰা দি অকণ জ্বলাকে জ্বলাকে আপোনাৰ খোৱা যায় তাৰ পিছত আপোনাৰ খোৱা যায় দুপৰীয়া কেতিয়াবা লোকেল বাঁহৰ গাজ টেঙা টেঙাজাতীয় বস্তু খোৱা যায় বিশেষকৈ বা দুপৰীয়া কেতিয়াবা কলপছলা কলপছলা বনাবলৈ আপোনাৰ কলৰ কলৰ পুলি কলৰ পুলিটো কাটি তাৰ বাকলি গুছাই একেবাৰে ভিতৰৰ কোমল অংশ মিহি মিহিকে কুটিব মিহি মিহিকে কুটি লোৱাৰ পিছত সেইটো ভালকে মোহাৰিব লাগে মোহাৰি মোহাৰি মোহাৰি মোহাৰি একে কম মানে যদি এচৰীয়া আপোনাৰ কাটোতে হয় সেই মোহৰা পিছত হ'বগে লাগিব দুমুঠি বা তিনিমুঠি তাত কেইটামান বুটৰ দালিত অলপ খাৰ কলখাৰণি কলখাৰণিটো বনোৱা যায় কলৰ যিটো ভীমকল ভীমকলৰ যিটো বাকলি সেইটো জুইত পুৰি সেইটো পানী দি চেকি পেলাই কলখাৰণিটো আমাৰ সাধাৰণতে আমাৰ বনোৱা যায় সেইটো কলখাৰণিটো এটা কাৰণ হ'ল ই মানে বস্তুটো সিজাই বস্তুটো সোনকালে সিজাই যিহেতু কলগছৰ অঁহিয়া হৈ যায় ন কলগছৰ পৰা গতিকে সেই আঁহটো সিজাই দিয়ে কোমল কৰি দিয়ে কলগছৰ কলপছলা খোৱা যায় ঘৰত থাকিলে দিনত আকৌ কেতিয়াবা ধৰক শেৱালি ফুল ফুলা চীজনত শেৱালি ফুলৰ বৰ খাৰ তেনেকে বনোৱা যায় বিশেষকে মানে দিনত আমাৰ ঘৰত থাকিলে মাছটো বেছি চলা যায় মাছটো সেইটো ঘৰৰ মুখে মুখে বেপাৰীবিলাকে ৰাতিপুৱাৰ পৰা চিঞৰে মাছ ল'ব নেকি মাছ ল'ব নেকি মাছটো ল'বলে আমি বাহিৰলে ওলাই আহিব নালাগে ঘৰত বহি থাকিলে আগফালে ৰখি থাকিলে বেপাৰী এটা যাবই আপুনি তাৰপৰা নিজৰ পছন্দ অনুযায়ী যি মন যায় সৰু মাছ খালে সৰু মাছ ভাঙোন পোৱালী কুঁহি পোৱালী বা ডাঙৰ মাছ গ'লে ধেকেৰা বি কেট পালোঁ তাৰ ভিতৰত আপুনি কাৱৈ শ'ল চেঙেলী যেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ বেপাৰীয়ে মাছ লৈ যায় গতিকে মাছ এটা ঘৰত থাকিলে দিনৰ সাঁজত লোৱা যায় বাকী অফিচৰ কেইদিনতটো ৰাতিপুৱা আপুনি যি পাই গ'ল খাই গ'ল তাৰপিছত অফিচত আৰু যি খালে তাকেই বিশেষকে স্পেছিয়েলিটো আমাৰ হয় ধৰক ৰাতিৰ সাঁজ ৰাতিৰ সাঁজটো কি হয় মানে কোনোবা এজন আলহী মাতিলেও যিহেতু আমি ঘৰত নাথাকোৱেই দিনটো সন্ধিয়াৰ ভাত সাঁজ খাবলৈকে মতা যায় বিশেষকে বোলে আহিবি সন্ধিয়া ভাত সাঁজকে খাই যাবিহি তেনেকুৱা ধৰণৰ কিছুমান কথা আহি পৰে গতিকে সন্ধিয়াৰ ভাতসাঁজ মানে দিনটোৰ কষ্টৰ মূৰত সন্ধিয়াৰ ভাতসাঁজ তৃপ্তিৰে খাব পাৰিলে ভাল লাগে আৰু সন্ধিয়াৰ ভাতসাঁজ খাই আপোনাৰ তৃপ্তি এটা অনুভৱ কৰিবলে হ'লে বিশেষকে সন্ধিয়া সাজত মাংস অকণমান দৰকাৰ হয় সেইটো হওক আপোনাৰ হাঁহেই হওক বা চিকেনেই হওক বা মটনেই হওক যেনেকুৱাই নহওক মাংস অকণ হ'লে ভাল লাগে আৰু আলহী এটা আহিলে যিহেতু মাংস অকণ আগবঢ়াই দিব পাৰিলে আলহীয়েটো ভাল পায় আমাৰো ভাল প্ৰায় বিশেষকে সন্ধি ৰাতিৰ সাঁজটো মানে অকণ ভাল হ'ব লাগে আমাৰ অঞ্চলত ৰাতিৰ সাঁজটো মানুহেই সদায় দিনতো কষ্ট মস্ত কৰি আহে যেতিয়া ৰাতি ৰাতি মানে দিনটো যদি দহ দুশ টকা ইনকাম কৰি আহে ৰাতিৰ সাঁজটোত মানুহে তাৰ এশ টকা হ'লেও এশ টকা নাখালেও সত্তৰ আশী টকা তাৰপৰা খৰচ কৰি ৰাতিৰ সাঁজটো খাবলে এলাহ নকৰে যিহেতু কষ্টৰ ফল মিঠা বুলি কয় ন ই মিঠাকে ভাত এসাঁজ খাব বিচাৰে আৰু গতিকে মাংসটো বিভিন্ন প্ৰকাৰে বনাব পাৰে মাংসৰ লগত আপোনাৰ ঘৰত এনেই নৰ্মেলী দালি এখনটো থাকিবই দালি এখন ভাজি এখন আৰু ঘৰৰ জলফাঁই বগৰীয়ে বুটলি বিচৰা আচাৰ অকণমান তাৰ লগত বাৰীতে লগা টিহু অকণমান চালাদ কৰি লৈ আৰু তেনেকেই ভাত সাঁজ খোৱা যায় মাংস বনাবলে জানেই মাংস সেইয়াত মছলা লাগিবই আলু পিয়াজৰ পৰা তাৰপিছত আকৌ ধৰক কেতিয়াবা আমাৰ মন গ'লে তাতে পিটিকা অকণমান বেঙেনা পুৰিলোঁ দুটা বজাৰৰ পৰা আনি আলু দুটা সৈতে পিটিকি তাতে ধনীয়া পাত কেইটামান দি পিটিকা অকণমান বনাই ল'লেও খাই ভাল লাগে তাৰ বাহিৰে কেতিয়াবা খোৱা যায় ধৰক শুকান মাছৰ চাটনি সেইটো পিছে বনাব নাজানো কিন্তু খাই ভাল লাগে ৰাতিৰ সাঁজটো আচাৰটো কিন্তু কমন আচাৰটো লাগেই মানে থাকেই ঘৰত মুখতে আচাৰ অকণ বনোৱা যায় গতিকে পোৱা যায় আচাৰ অকণ তাৰ বাহিৰে কেতিযাবা পাপৰ খাব কেতিয়াবা মন গ'লে আপোনাৰ ঘৰতে ডিম এলাহ লাগিলে বা আজি নাযাও দে ওলাই আহিছোঁ ডিমকে খাওঁ দে ডিম আনিলে ডিম বনোৱা যায়

কেতিয়াবা ধৰক আপোনাৰ হবীজ ভাতো খাবলগীয়া হয় সকাম চকাম থাকিলে ৰাতি তেতিয়া হবীজ ভাত খাবলে হবীজ আৰু বইল দালি মগু দালি সিজাব তাত হালধি নিম তেল দিয়াটো কথাই নাহে তাতে আপোনাৰ আলু ফুলকবি যি পাই দিলে ভাতৰ লগত তাকে আলু ফুলকবি পিটিকা কৰিলোঁ আৰু তাকে খোৱা যায় বছৰেকৰ মূৰত এদিন খাই বহুত ভাল লাগে সদায় খাবলৈ অকণ অসুবিধা এটা হয় কিন্তু বছৰেকৰ মূৰত এদিন খাই শান্তি লাগে তেনেকেই সন্ধিয়া ৰাতি সাঁজটো প্ৰায় ভালেই যায় চবৰে কেতিয়াবা ৰাতি দিনৰ সাঁজত আপোনাৰ পানী দিয়া ভাতো খোৱা যায় গৰম দিন বেছি পৰিলে বোলে দেহ ৰাতি ভাত কেইটামানত পানী অকণ দি থওঁ আলু অকণ ভাজি ল'ম আৰু ৰাতি সাঁজ ৰাতি দুপৰীয়া সাঁজটো তেনেকৈ তেনেকৈ খালে মানে বহুত টোপনিটো ধুনীয়া ধৰে একদম ধুনীয়া শুৱ পাৰি আপোনাৰ কানীয়া কৰি পেলাব ভাল লাগে তেনেকে দিনৰ আৰু ৰাতিৰ সাঁজটো প্ৰায় দিনৰ সাঁজটো ইমান এটা ধৰক কেতিয়াবা ঘৰত থাকিলেও একো নাপালেও দালি ভাত ভাজি ভাতেই চলি যায় মাছ অকণ নহ'লেও দিনৰ সাঁজটোত সঁচা কথা ক'বলে গ'লে ইমান এটা হেঁপাহ বা ইমান এটা হেৰি জড়িত হৈ নাথাকে কাৰণ কি যোনো তোনে ইটো সিটো কামত ঘৰত থাকিলেও ব্য়স্ততা থাকেই ইমান এটা গুৰুত্ব দিয়া নাযায় কিন্তু ৰাতিৰ সাঁজটোত চবেই ভাৱে আৰু অকণমান যদি ভালকে খাব পাৰো ভাল হ'ল হয় টেষ্টটো টেষ্টটো চবেই বিচাৰে ৰাতিৰ সাঁজটোতহে ৰাতিৰ সাঁজটোত মানে চবকে অকণ গপচকে লাগে মাছেই হওক বা মাংসই হওক কিবা এবিধ মানে ব্য়ঞ্জন ভাতৰ লগত খাব পালে ভাল লাগে মানে ভাতকেইটা মানে দুটা মানে ভোকৰ ভাত দুগৰাহ বেছিকে সোমায় দুগৰাহ বেছিকে সোমায় লাগিবই কিবা এটা ধৰক বেলেগ নহ'লেও ধৰক কণী এটা হ'লেও সিজায় বোলে এৰা ঘৰৰ ল'ৰা কণী এটাকে সিজাইছোঁ বা অমলেটেই কৰিব এনিথিং নহ'লে ধৰক ভাজিয়েই দুখন একো নহ'লে ভাজিয়েই দুখন মানে স্পিচিয়েল খাদ্য়টো আমাৰ ৰাতিয়েই হয় ৰাতিটো যেনে তেনে ভালেৰে এসাঁজ ৰাতি খোৱা যায়